হেল্ল' অঁ খোলা আছে অঁ কওকচোন কি কি দৰকাৰ হৈছিলে অঁ অঁ অঁ আৰু অঁ অঁ আৰু অঁ অঁ

আৰু চব্জি কিবাকিবি লাগিব নেকি চব্জিও আছে

আৰু কি কি লাগিব বেঙেনা বেঙেনা আছে বিলাহী আছে ওলকবি আছে অঁ অঁ অঁ কিবা কিবা প্ৰগ্ৰেম চগ্ৰেম আছে নেকি অঁ অঁ অঁ খানা ওচৰতে হ'বনে অঁ অঁ লাষ্ট ডিচেম্বৰ খানানে অঁ অঁ অঁ অঁ অঁ ঠিক আছে দিম বাৰু

অঁ অঁ অঁ খানা সেই ওচৰৰ মানুহৰ লগতে খাবানে

অঁ বাকী আৰু মিঠাতেল আলু দাইল চব পোৱা যাব আৰু অঁ দিম দোকানত চাউল দাইল শাক পাচলিৰপৰা আদি কৰি মচলাজাতীয় সামগ্ৰী চবেই ৰাখোঁ আৰু অঁ অঁ অঁ

লাষ্ট ডিচেম্বৰ মানিব লাগিব ন আমাৰ খানা খোৱা নাই খাব লাগিব আৰু লগতে মিলিজুলি আমাৰ ছাব্বিছ ডিচেম্বৰ দিনাই খাম আৰু

অঁ অঁ অঁ বজাৰখন কৰিবলৈ আছে বজাৰ কৰিবলৈ আহিব আৰু অঁ অঁ আছে সকলো বস্তু পাব বাৰু আমাৰ দোকানতে অঁ অঁ

চব বিধৰে দিম অঁ

কচু লাগিব ন ধনিয়া কচু গাজৰ চাজৰো পোৱা যাব বাৰু

খেলাটো ঠিকেই হ'ব ন অঁ ঠিক আছে হ'ব অঁ অঁ ঠিক আছে